এনেকুৱা এটা সময়ৰ কথা ক'ব গ'লে মই ক'ব পাৰিম যে মই যেতিয়া মাষ্টাৰছ কৰি আছিলো সেইটোৰ টাইমৰ কথা মই যেতিয়া তৃতীয় ছেমিষ্টাৰত আছিলোঁ সেই ছেমিষ্টাৰত থাকোতে মোৰ পঢ়াৰ প্ৰতি অলপ ৰাপ কমি গৈছিলে কমি যোৱাৰ ফলটো হৈছিলে মই হোষ্টেলত থাকিবলগীয়া হৈছিলে হোষ্টেলৰ খানা যিবোৰ খাদ্য়ক আমি খাবলৈ পাওঁ সেইখিনি খাদ্য ভাল নাছিলে ইমান এটা তাৰ পিছত চাব গ'লে তাৰ নতুন এটা পৰিৱেশ পাইছিলোঁ প্ৰথমতে মই আছিলো পিজিত তাৰপিছত পিজিৰপৰা মই এডমিশ্বন ল'লো হোষ্টেলত হোষ্টেলত থাকিবলৈ লোৱাৰ পিছৰ পৰাই অলপ পৰিৱেশটো যিহেতু অলপ সালসলনি হৈছিলে সেইটোৰ বাবে মোৰ অলপ পঢ়াৰ প্ৰতি যোনটো এটা মনোভাৱ সেইটো অলপ সলনি হৈ গৈছিলে কিন্তু লাহেকৈ যেতিয়া মই প্ৰথম পৰীক্ষাটো দিলো সেই প্ৰথম পৰীক্ষাটো দিয়াৰ পিছত মই তেতিয়া আকৌ এটা অনুভৱ কৰিলো যে এনেকৈটো হ'লে নহ'ব অলপ কিবা সলনি কৰিব লাগিব যোনটো মই ডেইলী জীৱনত যোনখিনি মই কৰি আছো দৈনন্দিন দিনত দৈনন্দিন জীৱনত সেইখিনি মই অলপ সালসলনি কৰিব লাগিব অলপ সলনি কৰিলে যাতে মই সেইখিনি বস্তু ঠিক কৰিবলৈ পাৰিম সেইকাৰণে মই তাৰ

যিখিনি ভুল কৰিছিলোঁ ভুল মানে মোৰ অলপ শুৱা খোৱা আৰু উঠাৰ টাইম টেবুলটো অলপ সলনি কৰিছিলোঁ বা পঢ়াৰ সময়টো অলপ আগ পাছ কৰি দিছিলোঁ যেতিয়া মোৰ পঢ়িবলৈ মন গৈছিলে মই তেতিয়া পঢ়িছিলোঁ তে তেনেকৈ ক'ব পাৰোঁ যে মই যদি মই সেইটো টাইমত সঠিক টাইমত মই নাভাবিলো হয় যে মই এইখিনি বস্তু শুদ্ধ কৰিব লাগিলে হয় লাগিছে লাগিব তেন্তে মই পিছলৈও ছাগৈ বহুত দেৰি হৈ গ'ল হয় সেই বস্তুটো শুদ্ধ কৰাত সেইকাৰণে মই ক'ব পাৰিম যে এটা সঠিক সময়ত আপুনি ভাবিব লাগিব সেই ভিতৰৰপৰা আপুনি বস্তুখিনি আনিব লাগিব যে নাই মই নিজকে সেইখিনিত শুদ্ধ কৰিব লাগিব এই সময়টোতে শুদ্ধ কৰিব লাগিব ন'হলে বহুত দেৰি হৈ যাব ঠিক তেনেকৈ মই নিজকে তেনেকৈ চম্ভালি লৈছিলোঁ